এটা পৰিয়ালত পুৰুষ মহিলাৰ ভূমিকা সাধাৰণতে নিৰ্দিষ্টকৈ নিৰ্ণয় কৰিব নোৱাৰি পুৰুষ আৰু মহিলাৰ নিৰ্দিষ্ট ভূমিকা আছে বুলিও ক'ব নোৱাৰি কিয়নো এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ উভয়ৰে সহযোগতে ঘৰখন চলে ঘৰখন নিয়াৰিকৈ পৰিচালিত হয় পুৰুষ সাধাৰণতে উপাৰ্জনকাৰী হয় বাহিৰত কাম কৰে ব্যৱসায়ীয়েই হওক বা চাকৰিয়ালেই হওক তেওঁলোকে উপাৰ্জন কৰে আৰু মহিলাগৰাকীয়ে ঘৰখন নিয়াৰিকৈ চলায় পাকঘৰৰ কাম কাজখিনি তেওঁ নিয়াৰিকৈ চলাই যায় বা ল'ৰা ছোৱালী চোৱা চিতা কৰাত ঘৰখনৰ যাৱতীয় কাম কাজবোৰ কৰা আদি কামবোৰ কৰে কিন্তু এটা কথা ক'ব লাগিব যে পুৰুষেই যে অকল উপাৰ্জনকাৰী হয় তেনে কথা নহয় মহিলাও উপাৰ্জনকাৰী হয় আৰু কেতিয়াবা সেই পৰিয়ালটোৰ পুৰুষজন উপাৰ্জনকাৰী নহয় তেতিয়াহ'লে কিন্তু পুৰুষগৰাকীয়ে পাকঘৰৰ কামখিনি কৰিবলগীয়া হয় বা ঘৰখনৰ কামখিনি কৰিবলগীয়া হয় বা ল'ৰা ছোৱালীৰ চোৱা চিতাৰ দায়িত্বখিনিও পুৰুষজনৰ হয় গতিকে পুৰুষৰ নিৰ্দিষ্ট ভূমিকা বা মহিলাৰ নিৰ্দিষ্ট ভূমিকা বুলি আমি নিৰ্দিষ্ট ভূমিকা নিৰ্ণয় কৰিব নোৱাৰোঁ আদিম সমাজত সাধাৰণতে মহিলাসকলে ঘৰৰ কাম কাজখিনি কৰে ল'ৰা ছোৱালীৰ চোৱা চিতা ঘৰৰ যাৱতীয় কাম কাজ কৰা পাকঘৰৰ ৰন্ধা বঢ়া আদি কামখিনি কৰা এইখিনি সকলোখিনি দায়িত্ব মহিলাৰ ওপৰতেই পৰিছিল আৰু পুৰুষসকলে খেতি বাতি কৰা বা কোনো ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত আছিল অৰ্থাৎ পুৰুষগৰাকীয়ে উপাৰ্জন কৰে আৰু মহিলাগৰাকীয়ে ঘৰখনৰ চোৱা চিতাৰ দায়িত্বখিনি কৰে কিন্তু বৰ্তমান দেখা যায় মহিলা মহিলাসকলো উপাৰ্জন উপাৰ্জন কৰিবলৈ লৈছে কোনো ব্যৱসায়ৰ সৈতে হওক বা কোনো চাকৰিৰ সৈতে হওক মহিলাসকলো জড়িত হৈ পৰিছে আৰু সেয়ে মহিলাসকলো ঘৰৰ পৰা বাহিৰত ওলাই যাবলগীয়া হয় আৰু তেনেক্ষেত্ৰত কিন্তু পুৰুষগৰাকীয়ে ঘৰৰ দায়িত্ব ল'বলগা হয় যদিহে পুৰুষগৰাকী ঘৰতে থকা হয় কিন্তু পুৰুষ আৰু মহিলা দুয়োগৰাকী যদি ঘৰৰ পৰা বাহিৰত ওলাই যাবলগীয়া হয় বা দুয়োগৰাকী যদি ব্যৱসায়ী বা চাকৰিয়াল হয় তেতিয়া কিন্তু পুৰুষ আৰু মহিলা দুয়োগৰাকীয়ে ঘৰৰ সকলোবোৰ কাম নিয়াৰিকৈ চলাই নিয়ে পাকঘৰৰ কামেই হওক ল'ৰা ছোৱালীৰ চোৱা চিতা কামেই হওক ঘৰৰ ভিতৰ আৰু বাহিৰৰ যাৱতীয় কাম কাজেই হওক দুয়ো মিলি জুলি কামখিনি সম্পাদন কৰি পৰিয়ালটো চলাই চলাই যায় মহিলাসকল কেৱল ঘৰৰ চোৱা চিতা দায়িত্বত থকা বা পাকঘৰৰ দায়িত্বত থকা বুলিয়েই মানুহৰ মাজত যি এটা ধাৰণা আছে সেই ধাৰণাটো বৰ্তমান সলনি হৈছে মহিলাসকল যথেষ্ট আগবাঢ়ি গৈছে পঢ়া শুনাৰ দিশত হওক বা কৰ্মৰ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰতেই মহিলাসকল আগবাঢ়ি গৈছে শিক্ষিত হৈ চাকৰি কৰিছে কোনো ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে যি কামেই নহওক কিয় মহিলাসকলে কৰিছে তেওঁলোকে এনেই বহি থকা নাই আৰু সেয়ে মহিলাসকলে আগতে যেনেকৈ ঘৰৰ কাম কাজবোৰ নিয়াৰিকৈ সম্পাদন কৰিছিল বা পাকঘৰৰ কামবোৰ যেনেকৈ নিয়াৰিকৈ সম্পাদন কৰিছিল সেই কামখিনিৰ ক্ষেত্ৰত হয়তো অলপ যতি পৰিব পাৰে কিয়নো তেওঁলোক যিহেতু বাহিৰত কামৰ কাৰণে ওলাই যাব লগা হয় গতিকে মহিলাসকলে অকল ঘৰৰ কাম কাজ কৰিয়েই নাথাকে তেওঁলোকে ব্যৱসায় বাণিজ্যৰ সৈতেও জড়িত হৈ পৰে আৰু তেওঁলোকেও টকা উপাৰ্জনকাৰী হিচাপে চিহ্নিত হৈছে পুৰুষৰ সমানে সমানে মহিলাসকলো আগবাঢ়ি গৈছে তেনেকৈ পুৰুষসকলে যে পাকঘৰৰ কাম কাজ কৰিব নালাগে বা পুৰুষেই যে পাকঘৰৰ কাম কাজ নকৰে তেনে কথা নহয় পুৰুষেও পাকঘৰৰ কাম কাজখিনি কৰে ল'ৰা ছোৱালীক চোৱা চিতাৰ দায়িত্ব পালন কৰে আৰু ঘৰৰ ভিতৰৰ বাহিৰৰ সকলো যাৱতীয় কাম সম্পাদন কৰে গতিকে পুৰুষৰ কাম পৃথক বা মহিলাৰ কাম পৃথক বুলি আমি ক'ব নোৱাৰোঁ পুৰুষ আৰু মহিলা উভয়ৰে কাম নিৰ্দিষ্ট কৰি পোৱাতো আমাৰ কাৰণে সম্ভৱ নহয় পুৰুষে যি কাম কৰে মহিলাইও সেই কাম কৰে বা কৰিব পাৰে মহিলাই যি কাম কৰে সেই কাম পুৰুষে কৰাত কোনো ধৰণৰ বাধা নাই বা মহিলাই কৰা কামখিনিও পুৰুষে কৰে আৰু কৰি আছে পুৰুষো পুৰুষো ৰান্ধনি হিচাপে স্বীকৃতি লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰুষে ৰান্ধনি হিচাপে স্বীকৃতি লাভ কৰিছে আৰু মহিলায়ো কিন্তু পাইলট হিচাপে বা তেওঁলোকো ভাল বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিছে গতিকে পুৰুষৰ সমানে সমানে মহিলাও আগবাঢ়ি গৈছে আৰু মহিলাৰ কামখিনিও কিন্তু পুৰুষে আঁকোৱালি লৈ নিজক এটা নিজৰ নিজস্ব এটা পৰিচয় দাঙি ধৰিছে গতিকে মহিলাই পুৰুষৰ কামখিনি নিয়াৰিকৈ কৰিছে বুলি ক'ব পাৰি আৰু পুৰুষেও মহিলাৰ কাম কৰিবলৈ লৈছে বুলি ক'ব পাৰি এটা পৰিয়ালত মহিলা আৰু পুৰুষ উভয়ে সকলো কামেই কৰিব পাৰে কোনো নিৰ্দিষ্ট ভূমিকা নাথাকে যে এইটো কাম পুৰুষে কৰিব এইটো কাম মহিলাই কৰিব তেনেকৈয়ে আমি ক'ব পাৰো যে আদিতে অৰ্থাৎ বহু বছৰৰ আগতে বা প্ৰাচীন সমাজখনত মহিলাসকল সাধাৰণতে ঘৰৰ ঘৰৰ ভিতৰতেই আছিল বুলি ক'ব পাৰি মহিলাসকলে সাধাৰণতে ল'ৰাৰ ল'ৰা ছোৱালী জন্ম দি ল'ৰা ছোৱালী লালন পালন কৰি বা ঘৰৰ কাম কাজ কৰিয়েই ব্যস্ত হৈ আছিল বা বোৱা কটাৰ সৈতে জড়িত আছিল যদিও তেওঁলোকে ঘৰৰ বাহিৰত বৰকৈ ফুৰা চকা কৰা নাছিল বা শিক্ষাৰ ক্ষেত্ৰখনতো বৰকৈ তেওঁলোক আগবাঢ়ি যোৱা নাছিল পুৰুষসকলে সাধাৰণতে বাহিৰত ঘূৰা ফুৰা বা ব্যৱসায় বাণিজ্য যিকোনো কামতেই পুৰুষসকলেহে আগভাগ লৈছিল মহিলাসকল কিন্তু পিছপৰি আছিল বা ঘৰৰ কামখিনিয়েই কৰিছিল কিন্তু জনজাতীয় সমাজত মহিলাসকল আগৰে পৰাই আগবঢ়া আছিল তেওঁলোক কৰ্মোদ্যমী আছিল তেওঁলোকে যিকোনো কামেই কৰিছিল খেতি বাতিৰ ক্ষেত্ৰতেই হওক বা খৰি লুৰি কাটি অনাৰ ক্ষেত্ৰতেই হওক মহিলাসকল আগবঢ়া আছিল আৰু মহিলাসকলক আগস্থান দিয়া হৈছিল পুৰুষসকলৰ সমানে সমানে তেওঁলোকৰো অধিকাৰ আছিল বা অগ্ৰাধিকাৰ আছিল কোনো কোনো সমাজত অৱশ্যে মহিলা পিছপৰি আছিল বা মহিলাসকলক অৱদমিত কৰি ৰখা হৈছিল সমাজৰ যিকোনো কামত আগশাৰীত বহা বা আগশাৰীত থিয় হোৱা বা আগস্থানত তেওঁলোকে থাকিব সুবিধা পোৱা নাছিল কিন্তু বৰ্তমান তেনে নহয় এটা পৰিয়ালতো পুৰুষ আৰু মহিলা সমানেই স্থান পায় আৰু তেনেকৈ সামাজিক স্থানতো বা সমজুৱা ঠাইতো তেওঁলোকে সমানেই স্থান পায় গতিকে এই ক্ষেত্ৰত ক'ব লাগিব যে পুৰুষ আৰু মহিলাৰ ভূমিকা এটা পৰিয়ালত যেনেকৈ দুয়ো দুয়োৰে সমান ভূমিকা আছে তেনেকৈ সমাজখনতো পুৰুষ আৰু মহিলাৰ সমান ভূমিকা আছে আৰু পুৰুষ আৰু মহিলাৰ ভূমিকাখিনি আমি নিৰ্দিষ্ট কৰি ক'ব নোৱাৰোঁ নিৰ্দিষ্ট কৰি কোৱাটো সম্ভৱো নহয় কাৰণ পুৰুষৰ কাম মহিলাই কৰি আছে আৰু মহিলাৰ কামো পুৰুষে কৰি আছে গতিকে পুৰুষ আৰু মহিলা উভয়ে কিন্তু তেওঁলোকৰ কাম ইজনৰ কাম সিজনে সিজনৰ কাম ইজনে কৰি সম্পাদন কৰি আছে আৰু এনেকৈয়ে পৰিয়ালবোৰ নিয়াৰিকৈ চলি আছে আৰু এখন এটা পৰিয়াল যেতিয়া নিয়াৰিকৈ চলে পৰিয়াল পৰিয়ালৰ পৰাই সমাজখন পৰিচালিত হয় আৰু এখন সমাজো নিয়াৰিকৈ চলে গতিকে পুৰুষ আৰু মহিলাৰ ভূমিকা এইক্ষেত্ৰত সমান বুলি ক'ব পাৰোঁ বা একেই বুলি আমি ক'ব পাৰোঁ